মই চুইগীৰ পৰা যি খাদ্য অৰ্ডাৰ কৰিছিলোঁ সেই খাদ্যৰ যিখন পে'মেণ্ট বিল সেই বিলখন মই এতিয়ালৈকে ডাউনলোড কৰিব পৰা নাই অফিছত জমা দিব কাৰণে আপোনালোকে বেয়া নাপায় যদি বিলখন মোক হোৱাটচআপ কৰি পঠিয়াই দিব নেকি বাৰু